পানী পানী আমাৰ দৈনন্দিন কাৰ্য কলাপ পানী অবিহনে অসম্পূৰ্ণ আমি ৰাতিপুৱা শুই উঠাৰ পৰাই আমাৰ খাদ্য ব্ৰাছ কৰিবলৈ বা ৰন্ধাৰ কথা কওঁ ই সমানে গুৰুত্বপূৰ্ণ পানী এই ঘৰুৱা ব্যৱহাৰে আমাক এক স্বচ্ছ ৰাসায়নিক পদাৰ্থৰ ওপৰত অতি নিৰ্ভৰশীল কৰি তোলে ইয়াৰ উপৰিও বৃহৎ পৰিমাণত উদ্যোগবোৰে যথেষ্ট পানী ব্যৱহাৰ কৰে তেওঁলোকক তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰায় প্ৰতিটো পদক্ষেপৰ বাবে পানী প্ৰয়োজন আমি প্ৰতিদিনে ব্যৱহাৰ কৰা সামগ্ৰী উৎপাদনৰ বাবে এইটো আৱশ্যকীয় যদি আমি মানুহ ব্যৱহাৰ বা চাওঁ আমি উপলব্ধি কৰিম যে প্ৰতিটো জীৱই জীৱনত পানীয়ে কেনেদৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে পানী আমি খোৱাৰ পৰা লৈ গা ধোৱা বাচন বৰ্তন ধোৱা আদি সকলো কামতে পানী ব্যৱহাৰ কৰোঁ পানী অকল মানুহেই নহয় জীৱ জন্তু আৰু গছ গছনিতো আৱশ্যকীয় হৈ পৰে পানী কেৱল আমাৰ জীয়াই থকাৰ বাবেই নহয় কিন্তু এক স্বাস্থ্যকৰ আৰু সুখী জীৱনৰ বাবেও প্ৰয়োজন পানী নোহোৱা পৃথিৱীয়ে মানৱ জাতিক স্থায়ী কৰাটো অসম্ভৱ কৰি তুলিব পানী গছ গছনি আদি কৰি সকলোতে ব্যৱহাৰ কৰে পানী অবিহনে গছ গছনি জীৱ জন্তু মানুহ আটাইবোৰে জীয়াই থাকিব নোৱাৰিব